বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানৰ সময়ত মই বেছি পৰিমাণৰ পানী ব্যৱস্থা কৰিবলৈ এনে ধৰণৰ পদক্ষেপ লওঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা চাবলৈ গ'লে মই মোৰ নিজৰ ভন্টি একমাত্ৰ ভন্টি বিয়াত কমেও তিনি চাৰি হাজাৰ মানুহ আহিব আৰু এই মানুহৰ বাবে কম পানী যোগান লোৱাটো নহ'ব একেবাৰে নহ'ব তাৰ কাৰণে মই মোৰ ঘৰৰ মানুহৰ লগত কথাটো আলোচনা কৰিলো যে কি কৰা যাব আৰু ইমান পানীৰ যগান কেনেকৈ কৰা যাব

দেউতাই ক'লে যে আমাৰ ৰাজহুৱা জীৱ যুৱ সংঘ তিনি চাৰিটাকৈ ডাঙৰ টেংক আছে আৰু এই টেংকৰ যোগেদিও পানী যোগান ধৰিব পৰা যায় সেইকাৰণে এই কথাটো মই দাদাৰ লগত ভালদৰে আলোচনা কৰি আমাৰ গাড়ীখনলৈ যুৱ সংঘলৈ গ'লো আৰু এই টেংক কেইটা আনিবৰ কাৰণে আমি আগবাঢ়ি গ'লো আৰু এই টেংক কেইটা মানে ইমানে গধূৰ আছিলে যে আ আমি ইজনে সিজনক দাঙি নি গাড়ীত থ'ব নোৱাৰি সেই কাৰণে দুই তিনিজন মানুহ লগ লাগি গাড়ী টেংকিত আজি বহুৱালো আৰু আৰু ঘৰলৈ লৈ আনিলোঁ আৰু এই পানী কোটাতো সোণদাই হাত সোণদাই পানী থোৱা নাছিল সেইবাবে তিৰপালৰ পৰা পাইপ যোগান ধৰি টেংকি এটাত পানী ভৰাই বিয়া কাৰণে ব্যৱস্থা কৰিলো আৰু আলহীকো বা ৰাইজক পানী খুৱালোঁ আৰু আৰু এটা অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গ'লে গ'লে যে আমাৰ ওচৰৰে কোম্পানী বাগান এখন আছে ফিল'বাৰী আৰু ইয়াত মানে বহুতো বহুতো লেবাৰে পাত চিঙে আৰু সেই পাত চিঙা মানুহসকলক লেবাৰবিলাকক পানী খোৱাবৰ কাৰণে মেনেজাৰে বিশটাতকৈ অধিক পা ডাঙৰ ডাঙৰ পানী টেংক আছে আৰু তে মানে ৰাজহুৱা কামত মানে মেনেজাৰজন খুবেই ভাল মানে ৰাজহুৱা কামত আৰু সেইকাৰণে আমাৰ সহায়ৰ হাত কিছু হাত ব আগবঢ়ায় আৰু এই টেংককেইটাৰ লগত মানে এখন এপলিকেশ্যন দিলে টেংককেইটা দিয়ে আৰু আমাৰ বিশটাতকৈ অধিক টেংক আছে আৰু এই টেংককেইটা মানে আমাৰ বিয়াৰ বিয়া বা ৰাজহুৱা কামত সহায়ৰ হাত আগবঢ়ায় আৰু আজিকালি দেখা যায় যে ব্যৱসায় প্ৰতিষ্ঠান মানুহ খুবেই নামি পৰিছে সেইকাৰণে আমাৰ টাউন আমাৰ ফিল'বাৰী ডাঙৰ ডাঙৰ কেইবাটাও বিজনেছ আছে ডাঙৰ ডাঙৰ পানী টেংক দিয়ে পাইপ পানী যোগান ধৰে আৰু ইহঁত মানে সেইকাৰণে সিহঁতে পানী টেংক ভালে ভাড়ালৈ দিয়ে আৰু ইয়াৰ দ্বাৰাও পানীৰ টেপ পানীৰ যোগান ধৰিব পাৰি আৰু এনেদৰে মইও পানীৰ মোৰ ভণ্টিৰ বিয়াত পানী যোগান ধৰিছিলোঁ